ওজন কমাবলৈ আমি সাধাৰণতে ঘৰুৱাভাৱে প্ৰথম উপায় হ'ল ব্যায়াম নিত্যনৈমিত্তিক ব্যায়ামে ওজন কমাবলৈ যথেষ্ট সহায় কৰে আমি যদি ৰাতিপুৱা ৰাতিপুৱা দৌৰাৰ ব্যৱস্থা কৰোঁ বা আমি দৌৰোঁ তেনেহ'লে আমাৰ ওজন নিশ্চয় কমিব ইয়াৰ লগতে আমি দৌৰি গৈ উঠি যদি একাপ কুহুমীয়া পানীত নেমু টেঙাৰ ৰস দুচামুচ দি তাৰ লগত মৌ মিলাই খাওঁ তেন্তে নিশ্চয় ওজন কমাবলৈ সহায় কৰিব ইয়াৰোপৰি আমি গ্ৰীণ টিও খাব পাৰোঁ যাৰ জৰিয়তে ওজন কমাত সহায় হয় আনহাতে ইয়াৰ উপৰিও কিছুমান যেনে চজিনাৰ গুৰি তাৰ পিছত আমলখিৰ ৰস এইবিলাকে ব্লাডৰ যিটো আমাৰ এণ্টি অক্সিডেণ্ট ক্ষমতা এইটো বঢ়াই যাৰ ফলত মেটাপলিজিম বাঢ়ে আৰু ওজন কমাত সহায় হয়